সঁচা দেই ইয়াত ইমান দিগদাৰ ট্ৰেফিকৰ একদম মানে কেনি গ'লে সোনকালে পাম এতিয়া এতিয়া কি বহুত সময় ইয়াত ৰ'ব লাগিব নি বাৰু অঁ এঘণ্টা ৰ'ব লাগিব এঘণ্টা এঘণ্টাততো বহুত দূৰ পালোহেঁতেন এতিয়া এঘণ্টা ৰৈ থাকিব নোৱাৰি নহয় এই চমু ৰাস্তা আছে নি বাৰু যদি চমু ৰাস্তা আছে সেইপাকেদিয়ে যাওঁ অঁ নহয় আৰু এঘণ্টা সেই এঘণ্টা ৰ'লেতো আৰু বহুত সময় ৰৈ থাকিব লাগিব আৰু ৰৈ থাকিলেও দিগদাৰ হয় নহয় এতিয়া যদি আকৌ চমু ৰাস্তা আছে সেইপাকেদিয়ে যাওঁ চোৱাচোন অকণমান চিন্তা কৰি পাৰিলে সেইফালদিয়ে যাওঁ সোনকাল হওক এতিয়া সোনকাল নহ'লেও দিগদাৰ হ'ব নহয় ঘূৰিও আহিব লাগে সোনকালে